আমাৰ খাদ্যাভাস আমাৰ অসম তথা উত্তৰ পূৱত খুবেই সাধাৰণ আমাৰ খাদ্যাভাসত প্ৰথম কথা আমাৰ মছলা ইমান ব্যৱহৃত নহয় আজি এতিয়া লাহে লাহে ধৰক অনুসৰণ কৰি অলপ চলপ মচলা আমি খাওঁ কিন্তু যদিও কিন্তু আমাৰ কিন্তু যোন মানে যি আমাৰ প্ৰকৃত ব্যঞ্জন বুলি ক'ব পাৰি অসমীয়া ব্যঞ্জন তাতে কিন্তু মচলা আমাৰ ব্যৱহাৰ ইমান নাই প্ৰথমতে আমি ক'বলে গ'লে প্ৰথম অসমীয়া ব্যঞ্জন বুলি ক'বলৈ গ'লে সকলোকে সকলোতকে মানে মানে স্বাস্তিক মানে টেষ্টি আৰু একদম হেল্ঠি ক'বলৈ গ'লে আমাৰ মাছৰ টেঙা আঞ্জাযোনখন য'ত নেমুটেঙা দিয়ে বা থেকেৰা টেঙা অকণ দিয়ে বা তেতেলী টেঙা অকণ দিয়ে মাছৰ টেঙা অকণ যে সেই মাছৰ টেঙা আঞ্জা সকলোতকে আমাৰ প্ৰিয় হয় মাছৰ টেঙা আঞ্জা তাৰোপৰিও আমি আমি অসমীয়া লোকসকলে সকলো অসমীয়া মানুহে বহুত পৰিমাণৰ আমি মাছ ভক্ষণ কৰোঁ আমি মাছ খুবেই ভাল পাওঁ মানে আমাৰ সপ্তাহত আমি প্ৰত্য়েকটো অসমীয়া মানুহে গড় প্ৰতি আমি চাবলৈ গ'লে আমি দুদিন দুদিনৰ পৰা তিনিদিন এসপ্তাহত দুদিনৰ পৰা তিনিদিন আমি মাছ খাওঁয়েই আমি মাছ বহুত প্ৰকাৰে খাওঁ আমি আঞ্জা লগত খাওঁ আমি যদি মাছৰ টেঙা হয় মাছৰ টেঙা যদি আমি মাছৰ টেঙা টেঙা আমি টেঙা যদি নিদিওঁ সেইটোক কয় আঠখৰীয়া আঠখৰীয়া হিচাপে খাওঁ তাৰ লগতেও আমি মাছৰ পিটিকা কৰি খাওঁ যেনেকে গৰৈ মাছ পূৰা পিটিকা বা বা সৰু বা তাৰ লগত আমি সৰু মাছ যে থাকে যে সৰু মাছ বৰিয়লা বা পুঠি মাছ সেই মাছসমূহ আমি কলপাতত দি পেলাই আমি ভাপত দি খাওঁ তাৰ তাৰ ওপৰিও আমি ধৰক আমি আমি ইয়াতে মেইনলি আমাৰ মাংস ইমান আগতে খোৱা নহৈছিলে এতিয়া যদিও আমি মাংস খাওঁ মাংস আমাৰ মেইনলি ইয়াত চলে আমাৰ হাঁহ আৰু ছাগলী ইয়াত প্ৰধান মাংস এয়াতে হিচাপে আমি খাওঁ মাংস আমি খাহী মাংস যোনটো ছাগলীৰ মানে খাহী বুলি কয় খাহী আৰু পথা খাহী মাংস আমি বিৰাটেই খাওঁ আমি বহুত ভাল লাগে বহুত এঞ্জয় কৰোঁ তাৰ লগতে আমাৰ আমাৰ এই কাতি মাহৰ পৰা আমাৰ যোনটো আমাৰ হাঁহৰ মাংস সেই হাঁহৰ মাংসটো আমি কোমোৰাৰ লগত বহুত ধুনীয়াকে খাওঁ হাঁহ আৰু কোমোৰাৰ এটা সাংঘাটিক এটা মানে মিলন হয় আমাৰ ব্যঞ্জনত সেই সেই মিলনটো আমি অসমীয়া মানুহে আমি গম পাওঁ আমাৰ আমি বিচাৰোঁ যে এই আমাৰ যোনটো হাঁহ কোমোৰাৰ যোনটো কম্বিনেশ্যন সেই কম্বিনেশ্যনটো বিশ্ব বিশ্ব বিশ্ব দৰবাৰলৈ যাওঁক আৰু সকলো মানুহে এবাৰ খাই চাওঁক কি টেষ্ট কি টেষ্ট হয় তাৰ ওপৰিও আমি খাদ্য খাদ্য বুলি ক'ব গ'লে আমি বহুত ধৰণৰ খাদ্য খাওঁ এতিয়া এতিয়া আমি কৈ থাকিলে শেষ নহ'ব আমাৰ ইয়াতে গাহৰিও বহুত মানে ফেমাচ হয় মানে গাহৰি পুৰা গাহৰি পুৰা হওঁক গাহৰিৰ আপোনাৰ বাঁহ গাজত দিয়া গাহৰি হওঁক বা লাইশাকত লাইশাকত লগোৱা লাইশাকৰ লগত বনোৱা গাহৰি হওঁক হুম ইয়াতে বহুত ফেমাছ হয় এতিয়া মোৰ নিজৰ মুখতে পানী আহি গৈছে আৰু তাৰ লগতে আমাৰ অসমীয়া যোন খাদ্যাভাস এইটো বিৰাটেই আমাৰ মানে আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ খাদ্য খাদ্য যোনটো সেই খাদ্যটো সাংঘাটিক এটা ৰিচ্চ হয় আমি এনেকুৱা হয় যে অসমৰ বাহিৰত যদি যাওঁ আমি কেতিয়াবা ফুৰিবলে আমি যিমানে যাওঁ আমাৰ আমি সিমানেই অসমৰ আমি মানে মিছ কৰোঁ আৰু মিছ কৰোঁ এটা পইণ্টতে যে আমি খাদ্যত মিছ কৰোঁ যেতিয়া আমি আমি তাত খাবলে বা অসমৰ বাহিৰত যেতিয়া খাবলে বহোঁ তাতে আমাৰ এই অসমৰ ভাতখিনি যে চিম্পল দালি অকণ বা আলু পিতিকা দালিৰ লগত আলু পিতিকা অলপ অলপমান অলপমান আচাৰ আমৰ আচাৰ সেই সেই সেই সেই বস্তুটো মিছ কৰোঁ তাৰ লগতে মাছৰ টেঙা মিছ কৰোঁ কাৰণ কি এই বস্তুটো আমাৰ যোনখিনি আমাৰ মানে খাদ্যৰ আমাৰ যোনটো ভাস খাদ্যাভাস ইয়াৰ এই এই খাদ্যাভাসটো ভাৰতৰ যিকোনো মানে অসমৰ বাহিৰে বেলেগ জাগাত পোৱা নাযায় সকলোতে মচলা পাওঁ আৰু অসমৰ মানে ধৰক নৰ্থ ইষ্টত আমি বেলেগ জাগাত যদি আমি যাওঁ নাগালেণ্ড যাওঁ অৰুণাচল যাওঁ তাত ধৰক অসমৰ নিচিনাই খাদ্য খায় কিন্তু এই নৰ্থ ইষ্ট পাৰ হৈ গ'লে ৱেষ্ট বেংগলৰ পৰা আৰম্ভ কৰি তাতে আমি অসমক বহুত মিছ কৰোঁ